স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰাত চৰকাৰী পদক্ষেপৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমে মই ওৱান জিৰ' এইট এমবুলেঞ্চৰ কথা প্ৰথমে ক'ম যিহেতু আমাৰ এমাৰজেঞ্চি কিবা এটা বিপদ হৈছে এমাৰজেঞ্চি এক্সিডেণ্ট হৈছে এমাৰজেঞ্চি তেনেকুৱা কিবা ডক্টৰ ওচৰলৈ যাবলগীয়া হৈছে আমি এশ আঠ ওৱান জিৰ' এইট এই নম্বৰত ফোন কৰি আমি আমাৰ গোটেই বিৱৰণখিনি তাত কওঁ যে এনেকুৱা তে এনেকৈ মানুহ এগৰাকী অসুস্থতা হৈছে বা এনেকৈ অমুক ঠাইত এক্সিডেণ্ট এটা হৈছে আৰু সেই ঠাইৰ এড্ৰেছটো আমি তেওঁলোকক জনাই দিওঁ আৰু তাৰফলত তেওঁলোক সময়মতে আহি সেই ঠাইত উপস্থিত হয় আৰু তেওঁলোকক মেডিকেললৈ লৈ যোৱাত আমাক সহায় কৰে ফলত আমি বহুতো সুবিধাও সন্মুখীন হৈছোঁ যিহেতু পেচেণ্টজন নিবৰ বাবে এখন বিচনা তাত থকা হয় অক্সিজেনৰ বাবে তাত অক্সিজেনৰ ব্যৱস্থা কৰা হয় আৰু হাৱা বতাহ পাবৰ বাবে তাত এখন ফেন থকা হয় যিহেতু সেইখিনি তাত আমাক যোগান ধৰা হয় এমাৰজেঞ্চি অক্সিজেন লাগে বুলি ক'লেও প্ৰব্লেম নহয় এম্বুলেঞ্চখনতেই সেই অক্সিজেন এখন বিচনা শুৱাই নিবৰ বাবে সেই ব্যৱস্থাখিনি কৰা হয় সেই ব্যৱস্থাখিনিৰ ফলত আমি বহুতো সুবিধা লাভ কৰিছোঁ সেই সুবিধাখিনিৰ ফলত তেওঁলোকে সময়মতে আমাক মেডিকেললৈ পোৱাই দিয়ে পোৱাই দিয়ে সেই আঁচনি সমূহৰ ফলত আমাৰ বহুত সুবিধা আছে যিহেতু আমি কোনোবা এজন মানুহ এক্সিডেণ্ট হোৱা বা ডেলিভাৰী মানুহ এজনী গা বেয়া হোৱাত আমি গাড়ী এখন বিচাৰি নিয়ালৈ হয়তো মানুহজন বা মানুহজনী দেহৰ অৱস্থা অধিক বেয়াও হ'ব পাৰে তেনে ফলত আমি ওৱান জিৰ' এইটত ফোন কৰি গাড়ীখনৰ গাড়ীখনত এড্ৰেছটো দি আমি জনালে তেওঁলোকে অতি শীঘ্ৰেই আহি আমাক বিপদৰ পৰা উদ্ধাৰ কৰে আৰু মেডিকেললৈ লৈ যায় তেনে ফলত আমাৰ বহুতো সুবিধা হৈছে সময়মতে গাড়ী এখন বিচৰাৰ সলনি আমি ওৱান জিৰ' এইটক ফোন কৰি এড্ৰেছটো ভালদৰে দিয়াৰ ফলত তেওঁলোকে আমাক মেডিকেললৈ লৈ যায় এই আঁচনিসমূহ আমি চৰকাৰ ফালৰ পৰা পোৱাৰ বাবে চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ